অসমৰ প্ৰধান ধৰ্মীয় সম্প্ৰদায় বুলি কোৱাৰ লগে লগে বিশেষ কৰি আমি হিন্দু সম্প্ৰদায়ৰ মানুহখিনিকে আমি বেছিকৈ পোৱা যায় যিহেতু অসম বা ভাৰত হিন্দু ৰাষ্ট্ৰীয় আৰু তাত হিন্দু ৰাষ্ট্ৰ যদিও ইয়াত বিভিন্ন ধৰণৰ ধৰ্মীয় মানুহ আছে যেনে আপোনাৰ ইছলাম ধৰ্মীয় মানুহ আছে তাৰপিছত শিখ সম্প্ৰদায় আছে তাৰপিছত বুদ্ধিছসকল আছে আৰু এনেকৈ আৰু বিভিন্ন সৰু সৰু সম্প্ৰদায়ৰ মানুহ আছে আৰু বিশেষ কৰি আমি অসমত জনাৰে পৰা হিন্দুৰ মন্দিৰ বা নামঘৰ ইত্যাদিৰ কথা আমি বেছিকৈয়ে জানো এতিয়া অসমত শংকৰদেৱে স্থাপন কৰি যোৱা বৰদোৱা বটদ্ৰৱা তাৰপিছত এই আপোনাৰ